মই জুবিনৰ জুবিন গাৰ্গৰ লাইভ অনুষ্ঠান মই চাইছোঁ মই জুবিন গাৰ্গৰ লাইভ অনুষ্ঠান চাই খুবেই ভাল পাওঁ জুবিন গাৰ্গৰ কেইবাবাৰো মই লাইভ অনুষ্ঠান তেওঁ আহিছে লাইভ অনুষ্ঠান মই চাইছোঁ লাইভ অনুষ্ঠান বুলি ক'লে এটা কথা সন্মুখৰ পৰা পোৱা যায় ভাল লাগে তেওঁক তেওঁ যেতিয়া গাই থাকে আমি সন্মুখত বহি থাকোঁ তেওঁৰ গানৰ অৰ্থবিলাকেই ভাল লাগে আৰু সেই গানখিনি শুনিলে বহুত মানে মনটো ভাল লাগে আৰু শুনি শুনি থাকিবলৈ মন যায় শুনি থাকিবলৈ মন যায় মানে আৰু গায়কৰ গায়ক হিচাপে এতিয়া বৰ্তমান জুবিন গাৰ্গেই সকলোতকৈ মানে ভাল গান গায় গান গাওঁতে তেওঁ সকলো সুৰৰ আৰু অৰ্থ মানে শব্দৰ অৰ্থ আছে তেওঁৰ সেই শব্দৰ অৰ্থখিনি যদি বুজি পায় আপোনাৰ মানে হৃদয়ত বাজি যায় হৃদয়ে হৃদয়ে মানে আপোনাৰ সোমাই যায় মই এনেই লাইভ অনুষ্ঠান শুনিবলৈ সকলোৰে ভাল পাওঁ তাৰ ভিতৰত মই এতিয়া বৰ্তমান ভূপেনদা নাই ভূপেনদা তেওঁ স্বৰ্গগামী হ'ল ভূপেনদাৰ যিখিনি গান আছে সেই গানখিনি অন্তৰে অন্তৰে ভাহি যায় তেওঁ প্ৰতিটো গানতে তেওঁ প্ৰতিটো শব্দতে এটা নিভাঁজ শব্দ ভাহি আহে সেই শব্দখিনি গানখিনিৰ শব্দখিনি শুনিলে মোৰ মনটো বহুত ভাল লাগে সেইকাৰণে মই ভূপেনদাৰ অনুষ্ঠান শুনিবলৈ ভাল পাওঁ আৰু তেওঁ আকৌ কৈছোঁ যে তেওঁ গানৰ প্ৰতিটো শব্দই হাড়ে হিমজুৱে সোমাই যোৱা অৰ্থ অৰ্থ বিচাৰি পাওঁ সেইকাৰণে মই ভূপেন হাজৰিকাৰ গান শুনিবলৈ ভাল পাওঁ